হেল্ল' ম'ম হাউছ মই আপোনালোকক এটা অৰ্ডাৰ দিছোঁ মই অলপ সময় পাছত ৰঙিয়া পামগৈ যে বতৰটো বেয়া কিন্তু আপোনালোকে অৰ্ডাৰটো দিব পাৰিব নেকি